মই মোৰ মই মোৰ জীৱনত কেইবাগৰাকীও চিনেমা তাৰকাক লগ ধৰিব বিচাৰোঁ অকল চিনেমাৰ তাৰকাই নহয় কিছুমান চিৰিয়েলৰ অভিনেত্ৰীহতঁকো লগ ধৰিব বিচাৰোঁ লগতে কিছুমান গীতিকাৰসকলকো লগ ধৰিব বিচাৰোঁ মোৰ প্ৰিয় কেইবাগৰাকীও চিনেমা তাৰকা আছে যেনে শ্বাহৰুখ খান ছলমান খান হৃত্বিক ৰোশ্বন কিছুমান অভিনেত্ৰী যেনে কেটৰিনা কেঈফ কৰীণা কাপুৰ বৰষাৰাণী কিছুমান বঙালী অভিনেতা অভিনেত্ৰীও ভাল লাগে তেন থিক তেনেদৰে কিছুমান গীতিকাৰ যেনে জুবিন গাৰ্গ নীল আকাশ অৰিজিত সিং তেওঁলোকক মই নিজৰ মই নিজৰ মই নিজে লগ ধৰিব বিচাৰোঁ ব্যক্তিগতভাৱে মই তেওঁলোকক লগ ধৰিলেও খুউব খুব সুখী হ'ম মোৰ বহুত ডাঙৰ সপোন যে তেওঁলোকৰ লগত লগ ধৰিব পাৰোঁ মই তেওঁলোকক যদি কেতিয়াবা লগ ধৰিব পাৰোঁ তেতিয়াহ'লে তেনেহলে মই তেওঁলোকক সুধিব সুধিম যে তেওঁলোকে কি কৰি ভাল পায় ক'ত যায় ভাল পায় তেওঁলোকৰ প্ৰিয় খাদ্য কি তেওঁলোকে কি খাই ভাল পায় তেওঁলোকৰ পোচাক তেওঁ কি পোচাক পিন্ধি ভাল পায় কেনে ধৰণৰ কাপোৰ তেওঁলোকৰ প্ৰিয় তেওঁলোকৰ কেনে কেনে কেনেকে ইমান ধুনীয়া এক্টিং কৰিব পাৰে তেওঁলোকৰ কি ৰহস্য তেওঁলোকৰ ইমান ভাল এক্টিং কৰে ইমান ভাল গান গায় তেওঁলোকে গান গায় ভাল পায় কি ধৰণৰ গান শুনি ভাল পায় কেনেকে থাকি ভাল পায় তেওঁলোকৰ মেকআপবোৰ কি কি কি ধৰণৰ মেকআপ লগায় মানে কি ধৰণৰ মেকআপ তেওঁলোকে ব্যবহাৰ কৰে কেনেধৰণৰ কেনেধৰণে তেওঁলোকে নি নিজৰ দেখ ভাল কৰে কি কেনেধৰণে তেওঁলোকৰ তেওঁলোকে নিজে স্কীন কেয়াৰ কৰে এনেধৰণৰ কেইবাটাও প্ৰশ্ন মই সুধিব বিচাৰোঁ তেওঁক তেওঁলোকৰ পোচাকবোৰ চাব বিচাৰোঁ তেওঁলোকে কেনেকে ক'ত যায় ভাল পায় কোনধৰণৰ ঠাইত তেওঁলোকে থাকি বেছি ভাল পায় তেওঁলোক তেওঁলোকৰ ঘৰ কেনেকুৱা বহুতধৰণৰ এনেধৰণৰ বহুত কথা সুধিব বিচাৰোঁ